হেল্ল' অঁ চালিনি হয় কি খবৰ তোমাৰ অঁ এটা কথা শুনিছানে এই ডিম্পু যে ডিম্পু ইমান ভাইৰেল হৈছে শুনা নাই তুমি ইউটিউবাৰ হয় ফেমাছ ভ্লগাৰ হয়

এই যি ফেমাছ হৈছে জানা অসমত ব'ম ফেমাছ হৈছে সি সি ডেইলী ব্লগ বনাই সি কি অঁ ই এতিয়া ৰিচেণ্টলি সি ডুবাই গৈ আহিছে ডুবাই তাৰপিছত অষ্ট্ৰেলিয়া গৈ আহিছে অঁ অঁ ই মানে তাৰ ঘৰত নল নলবাৰীত হয় অঁ সি তাৰ চাইকেলেৰে ব্লগ ষ্টাৰ্ট কৰিছে চাইকেল চলাই চলাই স্কুলত কলেজত পঢ়ে তেনেকুৱাকৈ কলেজত পঢ়া আৰু তেনেকুৱাকৈ ব্ল ব্লগিং ষ্টাৰ্ট কৰিছে সি অঁ অঁ ডিম্পু বৰুৱা অঁ বহুত ক'ত ক'ত যাই মানে ই মানে বহুত মানে সৰল হয় বহুত মানে কথাবিলাক যি মুখত আহে তাকেই কৈ দিয়ে যে মানুহে সেইকাৰণে দেখিব মানে ইমান ভাল পায় তাক অঁ অঁ সেইবিলাক আৰু আৰু আমাৰ লগৰ এই আমাৰ বন্ধু এটা আছে যে গগন বুলি কেইদিনমান আগতে সি মানে তাৰ লগত ফটো উঠিলে বোলে অঁ দেখা নাই তুমি ইয়ে তাৰ লগত ফটো উঠিছে নহয় অঁ ঠিকে দিয়া তুমি চাবা দিয়া ঠিক আছে

অঁ ঠিক আছে থৈছোঁ হাঁ